মোৰ দিনটোত বিশেষকৈ পানীৰ বহুতো কাৰণত প্ৰয়োজন হয় আৰু প্ৰয়োজন হোৱা বস্তুবোৰ হৈছে ৰাতিপুৱা শুই উঠাৰপৰাই দিনটোলৈ গা পা ধোৱা কাপোৰ ধোৱা বাচন ধোৱা খোৱা বোৱাৰ ক্ষেত্ৰত পানী ব্যৱহাৰ হোৱা আৰু মানে দিনটোত পানীৰ মানে বহুতো প্ৰয়োজন হয় আৰু পানী নহ'লে একো নহয় সেইটো কাৰণে পানী মানে অকমাণ এদিন যদি পানী অকণমান আমাৰ কাৰেণ্ট নাথাকিলে পানীৰ যিটো আমাৰ সুবিধা হয় সেই পানী নহ'লে মানে আমি দিনটোত বহুত প্ৰব্লেমৰ সন্মূখীন হওঁ কাৰেণ্টটো নহ'লেও আমি পানী টেংকিত যদি পানী নোহোৱা হয় বহুত অসুবিধা হয় খোৱা বোৱাৰ ক্ষেত্ৰত গা পা ধোৱা কাপোৰ কানি ধোৱা বাচন বৰ্তন ধোৱা চব কামতেচোন আমাৰ সকলোৰে প্ৰয়োজন হয় পানী আৰু সেইটো কাৰণে আমি কেতিয়াবা বেছিকৈ অকণমান ষ্টক কৰিও ৰাখোঁ পানী বিশেষকৈ বতৰ বেয়া হ'লে আমি প্ৰায় বিভিন্ন ডাঙৰ ডাঙৰ বাচন বচন বাচনবিলাকত ড্ৰামবিলাকত আমি পানী ষ্টক কৰি ৰাখোঁ নহ'লে কাৰণ নাথাকিলে আমাৰ বহুতো প্ৰব্লেম হৈ যায় টেংকিত পানী নোহোৱা হ'লে আমাৰ ঘৰখনত মানুহো বেছি সেইটো কাৰণে আমি প্ৰায় পানী বেছিকৈ প্ৰয়োজন কৰি ষ্টক কৰিয়ে ৰাখোঁ দুই তিনদিন নহ'লে পানী নহ'লে প্ৰায় আমাৰ অসুবিধাই হয় সেয়ে পানী নহ'লে আমাৰ বহুতো অসুবিধা হয়